অঁ হেল্ল' সেইটো কাৰণে মই কেঞ্চেল কৰি দিলোঁ মোৰ বাৰু হয় ৰেডী কৰি থৈছোঁ

ভাল লাগে

প্ৰ'ডাক্টবোৰ মোৰ ভালে লাগে কিন্তু এইটো বস্তুহে অকণমান খেলিমেলি হ'ল সেইটো কাৰণে হয় হয় বহুত দিনৰ পৰাই ব্যৱহাৰ কৰি আছোঁ নাই অহা মই এতিয়া ৰিটাৰ্ণ কৰা বস্তুটো কেতিয়া পাম মইতো অলৰেডি ৰিটাৰ্ণ কৰিলোঁৱেই উত্তৰ দিয়া নাই বাৰু অঁ কেতিয়া দিব এতিয়ালৈকে উত্তৰে দিয়া নাই

পাৰিলে সোনকালে কৰিব

বহুত ভালে পাইছোঁ অঁ আপুনি মোক ৰিটাৰ্ণৰ বস্তুটো সোনকালে দিব অহ হ'ব